হেল্ল' অঁ মানে মোক এটা গাড়ী লাগিছিলে মানে শ্বিলংলে যাব লাগে মোৰ গোটেই পৰিয়ালটোলৈ গতিকে এটা ইন'ভা চিন'ভা গাড়ী হ'লে ভাল হ'ব এচি তেচি আৰাম মেটাৰ্চ ৰাইট সেনেকুৱা গাড়ী এটা ল'ব লাগে মানে ইয়াৰ পৰা ক'ৰ পৰা যাব লাগিব নহয় নহয় সেই তাপৰা নহয় মানে চিলপুখুৰীৰ পৰা মই ল'ম আপুনি নটা বজাত আহি যাব ইয়াৰ ওচৰত আৰু একদিনৰ ট্ৰিপ মানে শ্বিলংলে আহি যাম আৰু ৰাতি ৰাতি আমি ওভতি আহিম আৰু গৈ শ্বিলঙৰ পৰা গতিকে গাড়ী লাগিব মানুহ অঁ নাই মানুহ ইমান বেছি নাই মানুহ আপোনাৰ চাৰিজন হ'ব মানে গোটেই পৰিয়ালটো যাম ন' মোৰ বা আছে মা দেউতা যাব আৰু মই যাম চ' এটা ভালকে এটা গাড়ী লাগে আৰু আমি সেইটো বুক কৰিব লাগিব অনলাইনত দিয়ে নেকি আজিকালি বুক অঁ ঠিক আছে তেতিয়াহলে মোৰ হোৱাটচ্এপ নম্বৰটো লৈ ল'ব তাতে দি দিব ঠিক আছে ফিজ কিমান হ'ব বাৰু মানে হা নাই নাই অলপ বহুত কৈছে অলপ কমাই দিয়ক দুহেজাৰ টকা ইমান আৰু

দুহেজাৰ অঁ অঁ বাৰ বাৰ হেজাৰ বাৰ হেজাৰ নহয় অঁ মই দুই হেজাৰ বুলি ভাবিছিলোঁ অঁ বাৰ হেজাৰ নহয় অলপমান কমাই দিয়ক নেকি বহুত বেছি হৈছে দচ হেজাৰ কৰি দিয়ক অঁ দচ হেজাৰ হ'লে হ'ব বাৰু দুহেজাৰ শুনিছিলোঁ মই চ'ৰি অঁ দচ হেজাৰ কৰি দিব ঠিক আছে দিয়ক আৰু ভাল মানুহ দি দিব হা তাৰে আৰু ভাল মানুহ যাতে আমাক গাইড কৰিব পাৰে কোনটোত যাব লাগে আৰু একদম হ'ব লাগিব যে সেইটো মানুহটোৱে একদম ড্ৰিংক নকৰে নহ'লে শ্বিলঙৰ একা বেকা ৰাষ্টাত আৰু এনেকুৱা ধুম্ৰপান কৰিলে ভাল নালাগিব ন' এনেকুৱা বেয়া হৈ যাব ট্ৰিপটো আমাৰ চ' সেকাৰণে এটা ভাল দি দিব ঠিক আছে দিয়ক আহিছোঁ ৰাখিছোঁ ৰাখিছোঁ